মোৰ পান কাৰ্ডটো এপ্লাই কৰিছিলোঁ ভুল হ'ল নহয় এতিয়া নিমিলে হ'ল নিমিলা হ'ল আধাৰ কাৰ্ডটো এপ্লাই এপ্লাই কৰোঁতে ভালকৈ শুধৰাই নিদিলে ভুলকৈ ভৰাই দিলে এতিয়া ডেট অফ বাৰটো মিলা নাই এতিয়া কি কৰোঁ বাৰু ডেট অফ বাৰটো নিমিলিলে এতিয়া একোৱে মিলিব পৰা নাই এতিয়া মই তেনেকৈ এতিয়া ফৰ্ম ফিলাপ একো নহ'ব বুলি কৈছে এতিয়া আকৌ এতিয়া আধাৰ কাৰ্ডটো মই ঠিক কৰিলেহে পান কাৰ্ডটো উলিয়াই পাৰিম এতিয়া বেংকতো নলয় বেংকতো কৈছে আপোনাৰ আধাৰ লিংক হোৱা নাই পান কাৰ্ডটো প্ৰব্লেম হৈ আছে আধাৰ আৰু পান কাৰ্ডটো লিংক কৰিব লাগিব এতিয়া পান কাৰ্ডটো ওলাবলৈও এতিয়া নোলোৱা হৈছে আধাৰ কাৰ্ডটো এতিয়া ঠিক কৰিব লাগিব আকৌ অনলাইন কৰিব লাগিব এতিয়া এতিয়া পান কাৰ্ডটো লাগিবই বুলি কৈছে এতিয়া অনলাইনৰ এতিয়া এই অনলাইনৰ ফৰ্ম চৰ্বিমলাক ফিলাপ কৰিবলৈ বহুত প্ৰব্লেম হৈছে এতিয়া মোৰ লিংক হৈ থকা নাই এতিয়া আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লাগেই দুয়োটাই লাগে এতিয়া লিংক হৈ থাকিলেহে এতিয়া মোক বাকী কাম হ'ব এতিয়া অ' টি পি চ টি পি এতিয়া আহিবলৈ এতিয়া দিগদাৰ হৈ গৈছে মানে কি কৰোঁ মানে একো ভাবিয়ে পোৱা নাই এতিয়া আধাৰ কাৰ্ডটো এতিয়া মোৰ শুধৰাব লাগিব তাৰপিছত আকৌ পান কাৰ্ডটো শুধৰাব লাগিব এতিয়া পান কাৰ্ডটো এতিয়া পান কাৰ্ডটো শুদ্ধ আহিছে এতিয়া আধাৰ কাৰ্ডটো এতিয়া কেনেকৈ ঠিক হ'ব একো ভাবি পোৱা নাই এতিয়া পান কাৰ্ডটো এতিয়া নোলায় বুলি কৈছে নহয় এতিয়া শুদ্ধ এতিয়া কেনেকৈ কৰিম এতিয়া মই একো ভাবিয়ে পোৱা নাই এতিয়া কোনটো কৰিলে ঠিক হ'ব এতিয়া পান কাৰ্ডটো এতিয়া উলিয়াবলৈ এতিয়া আকৌ বহুত দিন ৰখিব লাগিব মোৰ কালি পৰহি এতিয়া এটা জমা দিব লাগে জমা দিবলগীয়া আছে এতিয়া মই কেনেকৈ কোনটো কি কৰিলে মই এতিয়া কেনেকৈ কৰিম বাৰু এতিয়া মোৰ এতিয়া জব এটা ওলাই আছে এতিয়া জবটোত মোক তাত কৈছে আধাৰ কাৰ্ড পান কাৰ্ড দুয়োটাই লাগিব এতিয়া মোৰ দেখিছোঁ যে আধাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ডটো মিলা নাই ভুল হৈ আছে ডেট অফ বাৰটো এতিয়া সেইটো নিমিলিলে মোৰ জবটোতো গুচি যাব এতিয়া সেইটোতো ৰখি নাথাকিব আৰু কৈছে বেংকটোত বেংকটো প্ৰব্লেম হৈছে মই পইচা উলিয়াব পৰা নাই তাত কৈছে যে বেংকটোত মোৰ আধাৰ কাৰ্ড পান কাৰ্ড মিলি থকা নাই আৰু চেলেৰি প্ৰব্লেম হ'ব তাৰ কাৰণে মই চেলেৰিও নাপাম এতিয়া কি যে হ'ব আৰু মানে এই যে আধাৰ কাৰ্ড ফিলাপ কৰোঁতে সেইকাৰণে ভালকৈ চাই ল'ব লাগে মই নাচালোঁ কাৰণে এতিয়া মই বহুত বিপদত পৰিছোঁ পান কাৰ্ডটো ভুল হৈ গ'ল এতিয়া পান কাৰ্ডটো পাছত এপ্লাই কৰিছিলোঁ এতিয়া এপ্লাই কৰোঁতে দেখিলোঁ যে এতিয়া মিলা নাই আধাৰ কাৰ্ড পান কাৰ্ড মিলা নাই এতিয়া মানে ইমানেই প্ৰব্লেম হৈছে মানে একো ফৰ্ম ফিলাপ কৰিব পৰা নাই একো ক'তোৱে দিব পৰা নাই চবতে লাগে লাগে আজিকালিতো পান কাৰ্ড আধাৰ কাৰ্ডটো লাগে লাগে কৈয়ে থাকে চবতে এতিয়া পান কাৰ্ড আধাৰ কাৰ্ড নহ'লে মই এতিয়া ক'তো ফৰ্ম ফিলাপ কৰিবই পৰা নাই চাকৰি ওলাইছে চাকৰিটো মই ফৰ্ম ফিলাপ কৰিব পৰা নাই এতিয়া এনেকৈ থাকিলেতো কেনেকৈ হ'ব এতিয়া মোৰ মোৰ এতিয়া বহুত ভুল হৈ গ'ল আপোনালোকে সেইটো ভুল নকৰিব মোৰ এতিয়া বহুত ভুল ডাঙৰ ভুল কৰি পেলালোঁ যে প্ৰথমতে মই চাব লাগিছিলে আধাৰ কাৰ্ডটো মন নকৰিলোঁ যে ডেট অফ বাৰ্থটো যে ভুল হৈ আছিলে এতিয়া ডেট অফ বাৰ্থটো নিমিলা হ'লে এতিয়া মই ভাবিছিলোঁ যে ডেট অফ বাৰ্থটো আৰু কিনো আৰু অকণমান ভুল হৈ আছে এতিয়া কৈ আছে যে এতিয়া শুদ্ধ কৰিব লাগিব এতিয়া শুদ্ধ কৰিব হ'লে মই এতিয়া আকৌ আকৌ আধাৰ কাৰ্ডটো উলিয়াব লাগিব তাৰপিছত মই আকৌ পান কাৰ্ডটো আকৌ নতুনকৈ এপ্লাই কৰিব লাগিব এতিয়া আধাৰ কাৰ্ডটো আগত বনাই লোৱাৰ পিছতহে মই আপলোড কৰিব পাৰিম এতিয়া পান কাৰ্ডটো উলিয়াব আধাৰ কাৰ্ড লাগে এড্ৰেছ প্র'ফ লাগে আৰু এড্ৰেছ প্ৰ'ফটো আধাৰ কাৰ্ডটো শুদ্ধ হৈ থাকিলেহে পান কাৰ্ডটো ওলাব আৰু এতিয়া পান কাৰ্ডটো এতিয়া লাগেই গম পায়েই লিংক হৈ থাকে আধাৰ কাৰ্ড পান কাৰ্ড চবতে আজিকালি আধাৰ কাৰ্ড পান কাৰ্ডটো লাগেই একদম কম্পালচৰি হৈ গ'ল আৰু এতিয়া মই ফচি গ'লোঁ আপোনালোকে সেইটো ভুল নকৰিব আৰু মই ফচি গ'লোঁ